হয় মই মাছ ভাল পাওঁ কেইবিধমান মোৰ জনম মানে ভাল লাগে মনত যিহেতু মই খাই ভাল পাওঁ ভকুৱা ৰৌ বৰালি এইবিলাক এইবিলাকে আৰু আজিকালি যিহেতু মানে আধুনিকতাৰ যুগ নিশ্চয় আপোনালোকে জানেই তাৰ মানে সমান্তৰালকৈ এই মাছো মানে এতিয়ালৈকে বিলত নোপোৱা নোপোৱা হৈছে মানে খুব কম পৰিমাণে পায় পালেও মানে কম পৰিমাণে মানে আপোনালোকে জানেই নিশ্চয় যিহেতু বিজ্ঞানৰ প্ৰযুক্তি হেৰিত আজিকালি বহুত আগবাঢ়ি গৈছে ঠিক তেনেকৈ আমাৰ কিছুমান লোকেল মাছো নোহোৱা হৈছে আজিকালিতো দেখিবলৈ পোৱাই নাযায় খলিহনা গৰৈ মাছ চেঙেলী মাছ সেইবোৰ দেখি মানে দেখি পাবলৈ নাযায় মানে বিলত খুব কম পৰিমাণে মানে আৰু সাধাৰণতে মানে আমাৰ যিহেতু গাঁৱলীয়া অঞ্চল ইয়াত বহুত মানুহে বহুত ধৰণৰ মাছ খাই ভাল পায় সাধাৰণতে আমাৰ গাঁৱলীয়া অঞ্চলত খুব বিচাৰিলে বৰালি শাল মাছ সেইবিলাক খাব বিচাৰে মানে মোৰ বেছি প্ৰিয় সেইটোৱে আৰু শাল মাছ ভকুৱা সেইবোৰে খাই ভাল লাগে আৰু তাৰ জুতিটোও আমেজটো বহুত বেলেগ মানে আপোনালোকে খাই চাব পাৰে যদি কোনোবাই খোৱা নাই খাই চাব পাৰে যিটো ভকুৱা মাছৰ শাল মাছৰ সেইবিলাকৰ মানে যিটো জুতি বহুত আমেজ মানে বহুত টেষ্ট তাৰ মানে মই সৰুতে খাইছিলোঁ এতিয়া মানে খুব কম পৰিমাণে পোৱা যায় আৰু আমাৰ গাঁৱলীয়া অঞ্চলত নদীত পোৱা বৰিয়লা বুলি কয় বৰিয়লা মাছবিলাক খাবলৈ মানে খুব ইচ্ছা কৰে সেইটো আমাৰ আইতাহঁতে আছে আইতাহঁতে খুব মানে নদীৰ মাছ বুলি ক'লে বৰিয়লা মাছ সেইবোৰ খাব বিচাৰেই মানে